অসমীয়া মানুহে অন্য়ভাষী লোকৰ লগত কথা ক'বৰ কাৰণে বহু সময়ত সেই বিশেষ ভাষাৰ মানুহৰ ভা ভাষাৰ দুই এটা কথা প্ৰয়োগ কৰে আৰু তেওঁলোকক বুজাবৰ কাৰণে এই বস্তু বিশেষ বিশেষৰ বস্তুবিলাক অসমীয়া শব্দতেই কয় যেনে চাউলটোক চাউল বুলি ক'ব ভাতটোক ভাত বুলিয়েই ক'ব আৰু যদি বুজি নোপোৱা যেন ভাবে তেতিয়াহ'লে দুই এটা বস্তু এই হাতৰ আকাৰে ইংগিতেদিয়ে বুজাবলৈ চেষ্টা কৰে